আমাৰ সমাজত এনেকুৱা ব্যক্তি বা গোট বুলি ক'বলৈ গ'লে আমাৰ নামঘৰত বা গঁৱত যি ৰাস বা ভাওনা অনুষ্ঠিত হয় তাৰ ভাৱৰীয়াসকলৰ লগতে আন যিকোনো থাকে খুলীয়া বা গায়ন বায়ন সূত্ৰধাৰসকলো তেওঁলোকে ভাৱৰীয়াসমূহক ওলাবলৈ সুবিধা কৰি দিয়ে বা সেইসমূহ আগবঢ়াই নিয়াত তেওঁলোকে সুবিধা কৰি দিয়ে আৰু সেই গাঁৱৰ ল'ৰা ছোৱালীখিনি বা ওচৰৰ ল'ৰা ছোৱালীখিনি সেই ৰাস ভাওনা চাই বা তেওঁলোকে দেখি বা ভাও কিছুমানে লয় সেই লৈ পেলাই তেওঁলোকে আগবাঢ়ি যাবলৈ বহুত প্ৰভাৱিত হৈছে বা আগুৱাই গৈছে আৰু নাম উজ্জ্বল কৰিছে তেওঁলোকে বা গাঁৱৰ নামো উজ্জ্বল হৈছে তেওঁলোকে আমাক বহুতখিনি আগুৱাই যাবলৈ সহায় কৰিছে আৰু লোকসকলক আগুৱাই যাবলৈ হয় মইতো বহুত উৎসাহিত কৰিম কাৰণ ময়ো তেনেকে ভাও লৈছোঁ বা ময়ো আগুৱাই আহিছোঁ তেনেকৈ আমাৰ নৱ প্ৰজন্মখিনিকো ওলাই আহিবলৈ মই অনুৰোধ জনাম বা আমাৰ পিছে পিছে যোনখিনি প্ৰজন্ম আছে আমাৰ প্ৰজন্মটোৰ পিছৰ প্ৰজন্মখিনি আমাৰ প প্ৰতিভাখিনি চাই তেওঁলোকে সেইখিনি প্ৰতিভাৰে প্ৰভাৱিত হৈ পেলাই আগুৱাই যাবলৈ মই অনুৰোধ কৰিম বা তেওঁলোকৰ অভিভাৱকসকলকো অনুৰোধ কৰিম যে তেওঁলোকক আগুৱাই নিয়াত সহায় কৰক তেওঁলোক আগুৱাই যাওক আৰু আমাৰ সমাজখনৰ উন্নতি হোৱাটোৱে মই বিচাৰিম